কি কৰি আছ মই বিশেষ কাৰণত ফোন কৰিছিলোঁ এই মই যে বিদেশত ফুৰিবলৈ গৈছিলোঁ এই তেতিয়া মানে মোৰ পাছপৰ্টটো চুৰি হৈছিল এতিয়া আকৌ নতুনকৈ উলিয়াব লাগে তই অকণমান মোক সহায় কৰিব পাৰিবিনে বাৰু মোৰ মানে অলপ দিগদাৰ হৈছে তই যদি আৰু অকণমান সহায় কৰি দিয় ভাল হ'ব অকণমান সোনকাল কৰিব পাৰিলে ভাল আৰু অঁ হ'ব তেতিয়া তই চেষ্টা কৰি চাবিচোন হ'ব দে